এবাৰ আমি গোটেই পৰিয়ালে গৰম বন্ধতে ফুৰিবলৈ গ'লো তাতে এতিয়া দিল্লীলৈ ওলালো আৰু ফুৰিবলৈ সেই যোৱাটো ট্ৰেইনতে গ'লোঁ গৈ মেলি ভালেই লাগিলে আৰু দিল্লী গৈ মেলি তাৰপা আকৌ দিল্লী ফুৰিলোঁ তাৰপা আকৌ ইণ্ডিয়া গে'ট চালোঁ চাই মেলি দিল্লী কেইদিনমান ফুৰি মেলি আকৌ গোৱালৈ আহিলোঁ গোৱা ধুনীয়া ধুনীয়া মানে ঠাইডখৰ দেখি ভাল লাগিলে তাৰপা এইবোৰ সাগৰৰ মাজত পানী ঢৌ সেইবোৰ দেখি ভাল লাগিলে এইবোৰ ফটো মাৰিও ভাল লাগিলে এইবোৰ কিবা কিবি ইছ কিবা মাছ কিবাকিবি দেখিও ভাল লাগিলে মানে গোৱাত মানে বেছি ভাল লাগিলে আৰু ধুনীয়া ধুনীয়া বস্তু আছে এতিয়া নামবোৰ পাহৰিলোঁ ধৰক এনেকৈ ফুৰি মেলি আহিলোঁ পৰিয়ালৰ সৈতে ফুৰি মেলি ভালেই লাগিলে ধৰক গৰম বন্ধৰ সময়ত তাৰপা ধুনীয়া ধুনীয়া ফটো মাৰিলোঁ আহিলোঁ এতিয়া বহু দিনৰে কথা আৰু আগৰ কথা এতিয়া ধৰক ফুৰি চাকিয়ে আৰু আহিলোঁ